হেল্ল' কোনে কৈছে হেল্ল' অঁ আছে মাজুলী নহয় জানো

অঁ কেনেকুৱা ধৰণৰ কাম কৰি আছে আপোনালোকে

হয়

আপোনালোকে ভাবে নে আপোনালোকৰ এন জি অ'টোৰ কাৰ্যসূচীৰ দ্বাৰা মাজুলীবাসীৰ কিবা মানে সফল হৈছে বুলি কিবা

আৰু হয় হয় এতিয়া আপোনালোকে পৰৱৰ্তী কেনেকুৱা ধৰণৰ আৰু কাৰ্যপন্থা গ্ৰহণ কৰে আমাৰ গাঁৱত যথেষ্ট পৰিমাণে আৰ্চেনিকৰ অসুবিধা আছে আমি যিমান দূৰ গম পাইছোঁ আৰু সেইটোৱে মানুহৰ স্বাস্থ্যটো বিৰোধ প্ৰভাৱ পেলাইছে এনেকুৱা ধৰণৰ আমি সজাগতা সভা এখন আয়োজন কৰাৰ কথা ভাবিছিলোঁ সেইকাৰণে অঁ আমি এতিয়া মানে আপোনালোকৰ আপোনালোকৰ

আপোনালোকে আবেদন কৰিব লাগিব গৈ মানে অফিচলৈ গৈ হয় নেকি অঁ মানে আমি অনুষ্ঠানটো আয়োজন কৰিবৰ কাৰণে আপোনালোকৰ পৰা সহায় পাম কিন্তু মানে সঁজুলিটো সংৰোপণ কৰিবৰ কাৰণে অ ঠিক আছে তেতিয়াহ'লে আপোনাৰ লগত আমি পৰৱৰ্তী সময়ত আকৌ যোগাযোগ কৰিম কথা পাতিম এই সম্বন্ধে ধন্যবাদ ৰাখিছোঁ তেতিয়াহ'লে